দৈনন্দিন জীৱনত সৌন্দৰ্য শলাগ ল'বলৈ প্ৰযুক্তিয়ে বহুতো ফালৰ পৰা সুবিধা কৰিছে ৰাতিপুৱাই শুই উঠি বেলি বেলিক চালে আমাক মনটোৱে ভাল লাগে বেলিক বেলি চোৱাৰ পিছত আমি গছৰ পাতসমূহ চালে সেউজীয়া আৱৰণেৰে ঢাকি ঢাকি পৰা গছৰ পাতসমূহ চালে নিজৰ মনত শান্তি অনুভৱ হয় আমাৰ গাঁও অঞ্চলত নৈ জান জুৰি বিল আদি বহুতো থাকে সেইবিলাকৰ পৰা আমি বহুতো সৌন্দৰ্য উপভোগ কৰিব পাৰোঁ আৰু সেইবোৰ চালে মনত বহুতো শান্তি অনুভৱ কৰা যায় আৰু গাঁৱত থকা মানুহে সৌন্দৰ্য উপভোগ কৰাৰ লগে লগতে বহুতো শুদ্ধ শুদ্ধ বায়ু সেৱন কৰিবলৈ পায় আৰু তেওঁলোকে বহুতো ধৰণৰ বেমাৰ আজাৰৰ পৰা মুক্তি লাভ কৰে তেওঁলোকে গাঁৱত পোৱা সৌন্দৰ্যৰ সৌন্দৰ্যৰ ফলত মাছ মাছ মাংস আৰু লোকেল মাছ মাংস আদি খায় গাঁৱত থকা মানুহবোৰে ধান ধান ধাননি পথাৰত গ'লে বহুতো নানা ধৰণৰ সৌন্দৰ্য উপভোগ কৰিবলৈ পায় আৰু গাঁৱত থকা মানুহবোৰে পাহাৰ পৰ্বত আদিত বহুতো অভূত পূৰ্ব সৌন্দৰ্য উপভোগ কৰে সেয়েহে সৌন্দৰ্য্য ক্ষেত্ৰত গাঁওসমূহ অতিকৈ চহকী প্ৰত্যেক মানুহে নিজৰ জী নিজৰ জীৱনত এটা ভাল সৌন্দৰ্য উপভোগ কৰাটো অতিকৈ আৱশ্যকীয় সেয়েহে সৌন্দৰ্য কাৰণে মানুহে বহুতো ও চাব লাগে